হয় মই শিশুসকলক অসমীয়া ভাষাটো শিকোৱাটো গুৰুত্বপূৰ্ণ বুলি ভাবোঁ কাৰণ অসমীয়া ভাষাটো হৈছে আমাৰ মাতৃভাষা আৰু মই ভাবোঁ নিজৰ মাতৃভাষাটো সকলোৱে শিকাটো আৰু শিকোৱাটো প্ৰয়োজনীয় বহু ক্ষেত্ৰত আজিকালি দেখা পাওঁ যে বহুতো অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়োৱাটো অতি বেছি গুৰুত্ব দিয়ে মই এইটোও কোৱা নাই যে ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়োৱাব নালাগে কিন্তু তেওঁলোকে অসমীয়া ভাষাটো শিকোৱাটোও গুৰুত্বপূৰ্ণ দিব লাগে গুৰুত্ব দিব লাগে যিহেতু অসমীয়া ভাষাটো আমাৰ মাতৃভাষা আজিকালি ইংৰাজী মাধ্যমত পঢ়োওৱা ল'ৰা ছোৱালীৰ লগত কথা পাতিলে দেখা যায় যে তেওঁলোকে অসমীয়া ভাষাটো শুদ্ধকৈ ক'বই নোৱাৰে এইটো অসমীয়া ভাষাৰ কাৰণে এটা পৰিতাপৰ কথা কাৰণ হিন্দী বা ইংৰাজীয়ে হওক সেইসমূহ ভাষা বিশ্বব্যাপী আছে কিন্তু অসমীয়া ভাষাটো অসমৰ মানুহখিনিৰ বাহিৰে আন মানুহৰ মাজত প্ৰচলন অতি কম তাৰ কাৰণে শিশুসকলক সৰুৰে পৰা অসমীয়া ভাষাটো শিকোৱাত গুৰুত্ব দিব লাগে হিৰেণ ভট্টাচাৰ্যৰ ভাষাত যদি আমি ক'বলৈ যাওঁ তুমি ইংৰাজী ভালেই লিখা বা বেয়াই লিখা তাত ইংৰাজী ভাষাটোৰ কোনো আহে নাযায় তুমি বা আন ইংৰাজী ভাষাত লিখাসকলে জাবৰ লিখিলেও ইংৰাজী ভাষাৰ মৰ্যদাৰ হীন ডেঢ়ি নঘটে কিন্তু আমি এটা কথা উপলব্ধি কৰা উচিত যে যিসকলে অসমীয়া অৰ্থাৎ মাতৃভাষাত লিখা পঢ়া কৰে তেওঁলোকে যদি ভুল অসমীয়া লিখে তেতিয়া কিন্তু অসমীয়া ভাষাৰ ভাষটোৰ প্ৰচুৰ ক্ষতি হ'ব আমি সকলোৱে নিজৰ মাতৃভাষা অৰ্থাৎ অসমীয়া ভাষাটোৰ প্ৰতি সজাগ আৰু সচেতন হ'ব লাগে আমি অসমীয়া ভাষাটোৰ প্ৰতি সজাগ আৰু সচেতন হবই লাগিব বৰ্তমান সময়ত এটা কথা স্বীকাৰ কৰিবই লাগিব যে আমাৰ ৰাজ্যখনত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা কমি আহিছে ইয়াৰ একমাত্ৰ কাৰণ হৈছে হিন্দী বা ইংৰাজী বা আন আন ভাষাৰ আগ্ৰাসন আমি ভাষাটো জীয়াই ৰখাৰ স্বাৰ্থত সৰুৰে পৰা শিশুসকলক অসমীয়া ভাষাটো শিকোৱাত অতি গুৰুত্ব বা বেছি গুৰুত্ব আমি দিব লাগিব